বাইদেউ আপুনি গান গাই ভাল পাওঁ বুলি কৈছে নহয় গান কি কি গান গায় ক'ত গান গায় কেনেকৈ ক'ত ক'ত গান গালে গানৰ বিষয়ে অলপ ক'ব নেকি হয় মই গান গাই ভাল পাওঁ অৱশ্যে মই সৰুৰ পৰাই গান গাইছিলোঁ গান মানে তেনেকৈ শিকা নাই যে নিজেই কিছুমান গান শুনো শুনি কেনে তাৰপিছত ধৰি লওক কোনোবাই গাই থাকিলে তেনেকৈ শুনো আৰু শুনি কেনে মই নিজে চেষ্টা কৰোঁ গাবৰ কাৰণে তাৰ আকৌ কিছুমান ধৰি লওক এতিয়া আগতেতো আমি যেতিয়া সৰু আছিলোঁ তেতিয়াতো তেনেকৈ গানৰ ইমান মোবাইল আজিকালি যেনেকৈ ওলাইছে সুবিধা তেনেকৈতো আগতে নাছিলেই আগতে ক'ৰবাত ধৰি লওক কেছেট আছিলে কেছেটৰ ঠাই দ্বাৰাহে কিছুমান গান শু শুনো শুনি কেনে তাৰ পৰা মনত থওঁ মনত থৈ কেনে আমি আকৌ গাওঁ তেনকুৱা ধৰণৰকৈ গাইছিলোঁ আৰু সেই তাৰ পৰাই শিকি শিকিছিলোঁ গানবোৰ আৰু এতিয়া এতিয়াতো বিভিন্ন ধৰণৰ সুবিধাবিলাক ওলালে সেইবোৰৰ পৰা আমি বিহু গান হওক বা বিয়ানাম হওক তাৰপিছত আকৌ আধুনিক গীত হওক আকৌ এইবোৰ হওক এই তেনেকুৱা ধৰণৰ হৰিনাম তেনেকুৱা ধৰণৰ গানবিলাক গাওঁ আৰু বিহু বিহু বুলি ক'লে মানে কি হয় যে আগতে আমাৰ যিবিলাক মানে গাঁৱএ জেং বিহু হয় জেং বিহুত আমি এতিয়া জেং বিহু বুলি কোৱাৰ লগে লগে আমি বিহু গান কিছুমান আমি নিজেই ৰচি মেলি তাপা সেই বিহু গানবিলাকো তেনেকুৱা ধৰণৰকৈ গাওঁ তাৰপাছতে আকৌ সেই বিহুতলিলৈ যাওঁ গছৰ তলত বিহু হয় যে সেই বিহুত আমি তেনেকুৱা ধৰণৰকৈ বিহুগীতবিলাক গাওঁ নিজে নিজেই কিছুমান বিহু গীতো আমি ৰচি লওঁ ৰচি কেনে বিহুগীত গাওঁ তাপা আকৌ আমি ধৰি লওক এতিয়া হুঁচৰি হুঁচৰিতো আমি তেনেকৈ বিহুগীতবিলাক গাই মেলি হুঁচৰি গাওঁ তেনেকুৱা ধৰণৰকৈ বিহু আমি খুব আগতেই গাইছিলোঁ তাৰপিছত আকৌ কেতিয়াবা আকৌ আধুনিক গীতবিলাকো গাওঁ মানে ধৰি লওক এনেই মানে সময় অকণমান থাকিলে তেতিয়া মানে আধুনিক গীত গাওঁ আৰু বিশেষকৈ মইতো বিয়ানাম গাই বহুত ভাল পাওঁ কাৰণ কেলৈ বিয়ানাম মানে মই খুবেই ভাল পাওঁ আৰু বিয়ানাম আচলতে শান্তি বিয়া হওক বা বৰবিয়া হওক যেনেকুৱা বিয়াত আপোনাৰ ধৰি লওক ছোৱালী গা ধুৱাওঁতে বিয়ানাম গাব লাগে ছোৱালী আমাৰ যেতিয়া শান্তি বিয়া হয় শান্তি বিয়া হোৱা সময়ত ধৰি লওক কইনাজনী যেতিয়া আমি চুকত ভৰাওঁ চুকত ভৰোৱা পিছত যেতিয়া আকৌ কইনাজনী গা ধুৱাবলৈ বাহিৰলৈ যেতিয়া ওলোৱাই অনা হয় বাহিৰলৈ যেতিয়া ওলাই অনা হয় তেতিয়া তাৰমানে কোনটো বিয়ানাম গাব লাগে ঠিক তেনেকুৱা ধৰণে আৰু বিয়ানাম যেনে যেতিয়া আমি ছোৱালীজনী যেতিয়া চুকৰ পৰা যেতিয়া আমি বাহিৰলৈ ওলাই আনো ওলাই অনা পাছত আমি যেনেকৈ ছোৱালীজনী বাহিৰলৈ ওলাই অহা পিছত যেনে আমি ছোৱালীক আদৰিবৰ কাৰণে আমি কিছুমান গান গাওঁ যে ওলাই আহা আইদেৱে ঠিক তেনেকুৱা ধৰণৰকৈ সেনেকুৱা ধৰণৰ সেয়া গান গাওঁ তাৰপাছত আকৌ ছোৱালীজনী আমি এতিয়া গা ধুৱাবলৈ লৈ গ'লোঁ চুকৰ পৰা নি আকৌ গা ধুৱাবলৈ গ'লোঁ গা ধুৱাওঁতে আকৌ তাইক তেতিয়া তাৰমানে বেইখন যেতিয়া ঘূৰে বেইখন যেতিয়া ঘূৰে তেতিয়া সেই বেইখন ঘূৰোঁতে কেনেকুৱা ধৰণৰকৈ গান গাব লাগিব যে সেই বেই ঘূৰোঁতে তাত কি ধৰণে গান গাব লাগিব সেয়াও মই গাওঁ যে বেই ঘূৰোঁতে ধৰি লওক বেই ঘূৰি আইদেউ লাগিছে ভাগৰ ঠিক তেনেকুৱা ধৰণৰকৈ সেয়া বে বেই তলত গান গান কিছুমান আছে সেয়া গাওঁ তাৰপাছত আকৌ যেতিয়া বেই ঘূৰা হৈ মেলি আকৌ ভিতৰত যেতিয়া আকৌ কইনা তাপা যিটো কলপুলি পোতা হয় কলপুলি পোতাৰ পিছত তাৰমানে তাত আকৌ কইনাগৰাকী বহুৱাই দিয়া হয় বহুওৱাৰ দিয়াৰ পিছত আকৌ কইনাগৰাকীক যে কলহেদি যে কেনে গা ধুৱায় গা ধুৱাওঁতে তাৰমানে তেতিয়া আকৌ কলহেদি পানী ঢালে তেতিয়াও তাৰমানে পানী ঢালোঁতেও আকৌ গান কিছুমান আছে নহয় আইদেউৰে পদূলিতে হালি আছে নল কলহে কলহে পানী ঢালে যমুনাৰে জল ঠিক তেনেকুৱা ধৰণৰ আকৌ সেইটো সময়ত সেইটো গান গাব লাগে সেইটো এটা গান গাই ভাল পাওঁ তাৰপাছত আকৌ এই গা ধোৱাৰ পাছত আকৌ যেতিয়া কাপোৰ পিন্ধা কইনাজনাই আৰু সেই বেই তলতে মানে বেই তলতে যেতিয়া কাপোৰ পিন্ধা হয় কাপোৰ পিন্ধোৱাৰ পিছত তেতিয়া আৰু এটা তেতিয়া গান গাব লাগে যে কাপোৰ পিন্ধোৱা সময়ত তে তাইক আকৌ মানে আমি কি গান গাব লাগে তেতিয়া সেই যে কাপোৰ কোনে আনি দিছে তাৰমানে মায়ে কেনেকুৱা ধৰণৰ কাপোৰ আনি দিছে কি কাপোৰ আনি দিছে ঠিক তেনেকুৱা ধৰণে সেইখিনি আকৌ তাত গান গোৱা হয় গান গাই তাৰপাছত আকৌ কাপোৰ পিন্ধোৱা পিছত আকৌ মূৰত চাউল দিয়া হয় মূৰত চাউল দিয়া সময়তো আকৌ কিছুমান গান গায় সেইটো গানো মই ভাল পাওঁ গাই যে আগে দিয়া পাছে দিয়া মূৰত চাউল দিয়া ঠিক তেনেকুৱা ধৰণৰকৈ আকৌ সেই গাই মেলি তাৰপাছত আকৌ কইনাগৰাকীক আনি কেনে এখন এখন মানে শান্তি বিয়াৰ প্ৰতিটো গানেই মানে কোনটো মুহূৰ্তত কোনটো গান গাব লাগে সেই প্ৰতিটো গানেই মই গাওঁ ভাল পাওঁ তাৰমানে গাই তাৰপাছত আনি কেনে তাৰপাছত আকৌ আমাৰ ঢাৰি থাকে নহয় ঘৰৰ ভিতৰতে ঢাৰি পাৰি বা বেই তলৰ হেৰিত ৰভা তলত ঢাৰি পাৰি বহায় বহাই কেনে তেতিয়া তাৰমানে তেতিয়া আকৌ ঢাৰি পাৰি দিয়ে ঢাৰি পৰাৰ পিছত তেতিয়া আকৌ ব কইনাজনী বহোৱাৰ লগে লগে তাৰমানে কি গোৱা হয় তাত আকৌ সেয়া তাৰমানে চাউল চিটা মাৰি সেয়া গান গোৱা হয় চাউল চিটা মাৰি ৰঘুপতি ৰাঘৱ নে আকৌ তাত আকৌ বিয়ানাম জোৰিবলৈ কাৰণে বিয়ানাম গাবলৈ অনুমতি দিবনে তেনেকুৱা ধৰণৰকৈ তাৰমানে সেয়াত গান গোৱা হয় তাৰপাছত আকৌ সেয়া কইনাক তাৰমানে সজাবলৈ কাৰণে আকৌ আমি তামোল পাণ দিয়াৰ পাছত আকৌ কইনা যেতিয়া সজায় সজোৱাৰ পিছত তাপা আকৌ জোৰানাম কিছুমান থাকে কাৰণ কেলৈ আমিতো আৰু ধেমালি কৰোঁৱে তাপা জোৰানাম কিছুমান গাব লাগে যে কইনাজনী সজোৱা হৈ গ'ল সজোৱাৰ পিছত আমি জোৰানাম কিছুমান গাওঁ ধৰি লক তেনেকুৱা জোৰানামটো এতিয়া কোনোবা কোনোবি আহিছে আৰু ধৰি লওক তেনেকৈ দূৰৰ পৰা আলহী অতিথি আহিছে তেতিয়া আমি আকৌ জোৰানাম গাওঁ যে জোৰানাম গাবলৈ হ'লে তেতিয়া আমি জোৰ তাৰমানে জোকাই কেনে কিছুমান গাওঁ আৰু যে তেনেকুৱা তাৰমানে জোৰানামবিলাকত আমাৰ যি যোন আৰু যোনেই যেনেকুৱা আহক আমি তেনেকুৱা ধৰণৰ তাৰমানে ধৰি লওক বৌক আহিছে বৌকক সমত ধৰি কিছুমান আমি জোৰানাম গাওঁ ককায়েকক আমদানি গাঠিলোঁ দৰ্জা মুখত আৰিলোঁ আমাৰে দাদাক ধৰি লওক সমাজলৈ মাতিলোঁ সমাজলৈ আহিলে সুদা হাতে নাহিব আমাৰ কাৰণে কিছ মৰ্টন মিক্সাৰ আনিব ঠিক তেনেকুৱা ধৰণৰ জোৰানাম কিছুমান গাওঁ তাৰপাছত আকৌ জোৰানাম গাওঁ তাৰপাছত আকৌ কেতিয়াবা আকৌ জোৰানাম গোৱাৰ আগত কেতিয়াবা আকৌ আমি কি কৰোঁ জোৰানাম গোৱাৰ আগত আমি ধৰি লওক এনেই কইনাৰ কাৰণে কিছুমানে আকৌ কইনাৰ কাৰণে বিয়া নাম এটা গাওক বুলি তেতিয়া আমি বিয়ানাম দীঘলীয়াকৈ তেনেকৈ ধৰণেও গোৱা হয় সেই আমি মানে আৰু একদম শেষলৈকে গাই মেলি তাৰপাছত সেয়া আমি গোটেইখিনি তাৰমানে শেষ কৰোঁ সেয়া বিয়ানাম তাৰমানে বিয়া এখনৰ শান্তি বিয়া এখনৰ প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি নিয়ম নীতিৰ পৰা লৈ গোটেইখিনি মানে বিয়াৰ কি কি সময়ত কি কি গাব লাগে সেইখিনিও গাওঁ আকৌ তাৰপাছত এতিয়া অৱশ্যে বিয়ানামৰ এই আগতেতো বহুত গাইছিলোঁ এতিয়াও গাওঁ এতিয়াও বিয়া কিছুমানত গাওঁ আৰু এতিয়া বিশেষকৈ বেছি গুৰুত্ব দিয়া হৈছে বয়সৰ অনুযায়ী আমাৰ দিহানাম দিহানাম এতিয়া দিহামানটোও এতিয়া খুব ভাল পাওঁ দিহানাম গাই ভাল পাওঁ দিহানাম আমাৰ তেনেকৈ আমাৰ কম্পিটিশ্য়নে হয় যেনিবা আমাৰ নামঘৰত তেনেকৈ দিহানামৰ কম্পিটিশ্য়ন হয় কম্পিটিশ্য়নত কিছুমান কম্পিটিশ্য়নতো যোৱা হয় দিহানাম গায়ো মই বহুত ভাল পাওঁ ভক্তিমূলক কিছুমান ধৰি লওক প্ৰাৰ্থনাও কিছুমান মই গাই ভাল পাওঁ প্ৰাৰ্থনা আকৌ দিহানাম তেনেকুৱাবিলাক অৱশ্যে নেগেৰা বজাবলৈ এতিয়ালৈকে শিকিবলৈ চেষ্টা কৰি আছোঁ শিকিব পৰা নাই শিকি শিকি আছোঁ হে হোৱাগৈ নাই কিন্তু দিহানাম গাওঁ খালী দিহানামৰখিনিও ভাল লাগে গাই ইয়া দিহানাম আপোনাৰ আমাৰ কোনোবা মৰা এখন সমাকলৈ গ'লোঁ তাতো মানে দিহানাম গোৱা হয় আমাৰ মৰা সকামত দিহানাম গোৱা হয় তাৰপাছত আকৌ এতিয়া আমাৰ বিয়াবিলাকতো আমি কিছুমান দিহানাম গাওঁ তাত গৈয়ো দিহানাম গাওঁ তাপা আকৌ আপোনাৰ নামঘৰতো গোৱা হয় জন্মাষ্টমীত দিহানাম গোৱা হয় তাৰপাছত আকৌ এয়া শংকৰদেৱৰ জন্মোৎসৱত দিহানাম গোৱা হয় তাৰমানে তাৰপাছত আকৌ আপোনাৰ এইবোৰ আমাৰতো অধিৱেশন অধিৱেশনবিলাকতো আমাৰ কিছুমান দিহানাম গোৱা হয় খুবেই ভাল লাগে দিহানামৰ সেইটো সেই কৰি দিহানাম দিহানাম গাই ভাল লাগে আৰু ক'ৰবাত ক'ৰবাত ধৰি লওক কম্পিটিশ্য়ন হ'লে তেনেকৈ যোৱা হয় দিহানাম গাবলৈ তেনেকুৱা ধৰণৰকৈ মানে গৈ মেলি গোৱা হয় আমাৰ গ্ৰুপ হিচাপে গোৱা হয় কেতিয়াবা ধৰি লওক নামাচাৰ্যৰ লগত গৈ মেলি সেনেকৈ গোৱা হয় বা নিজেও কেতিয়াবা সেনে নামাচাৰ্য নাথাকিলে যে তেতিয়া নিজেও কিছুমান দিহানাম গাওঁ গাই মেলি তাপিছত তেনেকৈ আহোঁ আৰু ভাল পাওঁ মুঠতে গান বুলি ক'লে মই খুবেই ভাল পাওঁ যিকোনো গানেই ভাল পাওঁ আৰু মই শুনিও ভাল পাওঁ গান মই যিকোনো কাম কৰিলে তাৰমানে প্ৰতিটো হেৰিতে কাম কৰি থাকোঁ আৰু গান গুণগুণাই থাকোঁ নিজেও গাই থাকোঁ আৰু কেতিয়াবা ধৰি লওক মোবাইলতে লগাই লওঁ যে মই ভাল পাওঁ মানে কি হয় গা গান এটা শুনি যদি কাম কৰোঁ খুব সোনকালে হয় খুব সোনকালে হোৱা নিচিনা লাগে মোৰ কামবিলাক যেন সোনকালে হৈ গৈছে তেনেকুৱা লাগে ভাল লাগে কিন্তু খালী শিকা নাই যে যেনেকৈ আমি গানৰ কাৰণে মিউজিকত গৈ শিকিব লাগে ঠিক তেনেকুৱা ধৰণৰকৈ আমি শিকা নাই গানটো কিন্তু গাই ভাল পাওঁ আৰু শুনিও ভাল পাওঁ তেনেকুৱা